খেতি আৰু পিছচোতালৰ পৰিস্থিতিত প্ৰস্তুত কৰিব পৰা কিছুমান সাধাৰণ প্ৰকাৰৰ ঘৰত পোহা চৰাই হৈছে হাঁহ কুকুৰা পাৰ ছাগলী গৰু গৰু আদি আৰু মোৰ বিজনেচ বুলি ক'বলৈ গ'লে মোৰ এখন কুকুৰা ফাৰ্ম আছে আৰু এখন ব্ৰইলাৰ ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্মখনৰপৰাই মই ঘৰ ঘৰ সংসাৰ কৰি চলাই আছোঁ এই ব্ৰইলাৰ ফাৰ্মখনৰ যোগেদি মোৰ বহুতো লাভ লাভ হোৱা দেখা গৈছে সেইখনৰ উপৰেদি মোৰ জীৱন নিৰ্বাহ কৰি আছোঁ বইল সেই ব্ৰইলাৰ ফাৰ্মখনৰ যোগেদি সময়মতে সেই ব্ৰইলাৰখিনিক সময়মতে ঔষধ পাতি দি নিয়মীয়াকৈ চলাই আছোঁ সেই ব্ৰইলাৰখিনি এটা সময়ত বহুতো বেমাৰ আজাৰ দেখা দিয়ে সেই বেমাৰ আজাৰৰ সময়ত ঔষধ পাতি লৈ দি পেলাই ঔষধ পাতি দিয়া হয় আৰু সেই ব্ৰইলাৰ ফাৰ্মখনৰ যোগেদিয়ে মই ঘৰ সংসাৰ চলাই আছোঁ